মানে নৈসৰ্গিক দৃশ্য় বা যিকোনো দৃশ্য়ই প্ৰাণ পাই উঠে তেওঁৰ কিতাপ পঢ়ি থাকিলে পঢ়া শেষ নোহোৱালৈ তেওঁৰ বিষয়ে আৰু তেওঁৰ যিটো জীৱন ষ্ট্ৰাগল যিমান সেই জীৱনটোৰ লগত লগ লাগি তেওঁ যিখিনি সঁচা অৰ্থত কাহিনী লিখিছে সেই কাহিনীবিলাক পঢ়ি খুবেই আপ্লুত হৈ যাওঁ পঢ়ি থাকিলে মানে এই এৰিবৰ মন নাযায়